চালানী মাছতকৈ অসমৰ নদী খাল আদিত পোৱা মাছবোৰ যথেষ্ট পুষ্টিকৰ মাছ যিহেতু আমি চালানী মাছ খালে বিশেষকৈ যিটো তৃপ্তি পাওঁ সেই তৃপ্তিতকৈ আমাৰ অসমৰ নদী খাল বিলত পোৱা মাছৰ সোৱাদটোৱেই বেলেগ যিহেতু চালানী মাছ কিছু মাটি খান্দি পুখুৰী কৰি তাত মাছ উৎপাদন কৰে আৰু সেই পুখুৰীত বৈজ্ঞানিক পদ্ধতিয়ে মানে কিছু খাদ্য তেওঁলোকক খাবলৈ দিয়ে যি খাদ্যৰ যোগেদি আমাৰ স্বাস্থ্যৰ উন্নতি বিশেষ নহয় সেই ক্ষেত্ৰত চালানী মাছতকৈ অসমৰ নদী খালত পোৱা মাছবোৰ বহুগুণে শ্ৰেষ্ঠ এই বিষয়ে আমি যথেষ্ট জ্ঞাত যে অসমৰ বিভিন্ন নদী খাল আদিত পোৱা মাছৰ বিভিন্ন ধৰণৰ প্ৰজাতিৰ মাছ আছে যিবোৰ আমি বৰ্তমান হেৰাই গৈছে গতিকে চালানী মাছতকৈ চালানী মাছতকৈ অসমত নদী খাল বিলত পোৱা মাছবোৰ বেছি ৰুচিদায়ক আৰু চালনী মাছতকৈ অসমৰ নদী খালত পোৱা মাছবোৰ যিহেতু উপকাৰী বেছি এইটো কাৰণেই যে চালানী মাছবোৰ এঠাইত ক'ৰবাত তৈয়াৰ কৰে সেইখিনি আনোতে আনোতে যথেষ্ট দিন হয় তাত বৰফৰ মাজত ৰাখে আৰু সেইখিনি কমেও তিনিমাহ দুমাহ পিছতহে আমাৰ ইয়াত পায়হি গতিকে আমি ভাবোঁ যে চালানী মাছতকৈ অসমৰ নদী খাল আদিত পোৱা মাছবোৰ যথেষ্ট পুষ্টিকাৰক আৰু খাবলৈও ভাল